আমাৰ অঞ্চলৰ মুখ্য শ্ৰম হল কৃষি বেছিভাগ মানুহে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে নিজৰ মাটি নাথাকিলেও আনৰপৰা আধি মাটি লৈ খেতি বাতি কৰে আমাৰপৰা উত্তৰে গাঁও আছে এখন পুৰণি থানা এখন আঙাৰা গাঁও তেওঁলোকৰ চাকৰি কৰা মানুহ আঙুলিমূৰত লিখিবলগীয়া তেওঁলোকৰ বেছিভাগে উদ্যান শস্য পথাৰৰ শস্য এইবিলাক কৰিয়ে জীৱন নিৰ্বাহ কৰে কিছুমানে শাক পাচলি অন্য বজাৰৰপৰা কিনি আনি খুচুৰা পাইকাৰী হাৰত খুচুৰা বিক্ৰী কৰে পাইকাৰী হাৰত কিনি আনি তেনেকৈ এখন এখন ঘৰ সংসাৰ চলাই আছে আৰু মহিলাসকলে আত্মসহায়ক গোট গঠন কৰি বিভিন্ন কানি কাপোৰ বৈ সেইবিলাক বাহিৰত পঠিয়ায় আৰু এতিয়া চৰকাৰেও বহুত সহায় কৰিছে মাইনাশাল চিত্ৰৰঞ্জনশাল এইবিলাক চৰকাৰে যোগান ধৰিছে সেইবিলাকৰ পৰাও মহিলাসকল বহুত উপকৃত হৈছে কিছুমান মহিলাই গৰু গাহৰি কুকুৰা ছাগলী পালন কৰি ঘৰখন পোহপাল দি আছে আজিকালি মহিলাসকল বহুত আগবাঢ়ি গৈছে তেওঁলোকে শাক পাচলি ওদালগুৰি অঞ্চলৰপৰা নি লখিমপুৰ ডিব্ৰুগড় ধেমাজি অঞ্চলত বিক্ৰী কৰিবলৈ ট্ৰেইনত যায় ৰাতিৰ ট্ৰেইনত গৈ সেইবিলাক বিক্ৰী কৰি আকৌ ৰাতিপুৱা ট্ৰেইনত গুচি আহে তেনেকৈ কিছুমান মহিলাই ঘৰ সংসাৰ চলাই আছে মহিলাসকল বহুত শ্ৰমজীৱী ইয়াৰে চাকৰিয়াল মহিলা খুব কমেইহে আছে আমাৰ অঞ্চলত চৰকাৰেও মহিলাসকলক মাজে মাজে গৰু গাহৰি পালন বিষয়ে প্ৰশিক্ষণ দিয়ে আৰু বোৱা কটাৰ প্ৰশিক্ষণ দিয়ে আৰু কাটিঙৰো প্ৰশিক্ষণ দি আছে তিনিমাহ এই পঁয়ত্ৰিছ বছৰ তলৰ মহিলাসকলকো তিনি মাহৰ প্ৰশিক্ষণ দিছে চৰকাৰে বহুখিনি কৰিছে তেনেকৈ মহিলাসকল বহুতো স্বাৱলম্বী হৈছে ঘৰ এখন সুন্দৰকৈ চলাই নিব পাৰিছে অশিক্ষিত হ'লেও মহিলাসকলে কামে বনে বহুতো আগবাঢ়ি গৈছে শিক্ষাৰ হাৰ ইয়াতে যথেষ্ট কম বিভিন্ন মানুহে আনৰ ঘৰত দিন হাজিৰা কৰি তেনেকৈ চলি আছে তেওঁলোকৰো চৰকাৰে ইন্দিৰা ঘৰসমূহ দিছে আৰু বহুতে পাবলৈ আছে চৰকাৰক ইয়াৰদ্বাৰাই মই অনুৰোধ কৰোঁ তেওঁলোককো যাতে ঘৰবিলাক দিয়ে বানপানীয়েও বহুত অনিষ্ট কৰে বহুতৰে ঘৰ দুৱাৰ ভাঙি নিয়ে বাৰিষাকালত মাটি পলস পেলাই মাটিসমূহ নষ্ট কৰে বহুত কষ্টকৰ জীৱন নৈ নৈপৰীয়া মানুহসকলৰ বহুত কষ্টকৰ জীৱন তথাপি তেওঁলোকে দুবেলা দুুমুঠিৰ কাৰণে বাট কুৰি বাই তিনিমাইল চাৰি মাইল দূৰলৈ দিন হাজিৰা কৰিবলৈ যায় তেনেকৈ ঘৰ একোখন চলাই আছে গৰু ছাগলীও পুহি আছে তেনেকৈ একোখন একোখন সংসাৰ চলাই জীৱন নিৰ্বাহ কৰি আছে